সেইদিনা আছিল জুলাই মাহৰ দুই তাৰিখ অতিপাত ৰ'দ অতিপাত গৰম থাকিব পৰা নাই লগৰেই মুনমী আৰু ৰীমা দুজনী ভাত খাব আহিল ভাত খাব নিমন্ত্ৰণ কৰিলোঁ সিহঁত আহিল ভাত বনালোঁ তাৰপিছত দাইল বনাব লওঁতেই গেছটো শেষ হৈ থাকিল গেছটো শেষ হ'ল কি কৰিম এতিয়া ঘৰত দেউতা নাছিল দেউতালৈ ফোন কৰিলোঁ ফোনটো অ'ফ তাৰপিছত কি কৰিম এতিয়া সিহঁতৰ আগত মই ইমান লাজ পাইছোঁ মুখ ৰঙা ক'লা পৰি গৈছে কিছু সময় পাছত দেউতা আহিল ক'লোঁ যে এনেকৈ তেনেকৈ গেছ শেষ হ'ল তাৰপিছত দেউতায়ে লৈ গ'ল গেছ ভৰাবলৈ গ'ল গেছ এজেঞ্চী বন্ধ কি হ'ব এতিয়া আকৌ দেউতা ঘূৰি আহিল ক'লে যে গেছ এজেঞ্চী বন্ধ তাৰপিছত মই এতিয়া কি কৰিম ঘৰত খৰি নাই তাৰপিছত খুৰা ঘৰলৈ লৈ গলোঁ খুৰীৰ ওচৰতে দাইল ভাজি বনালোঁগে বনাই আনি সিহঁতক আৰু খোৱালোঁহি সিহঁতৰো ভোক লাগিছে সময় কমেও চাৰি বাজি গ'ল ভোক লাগিছে ভোকটো লাগিবই তাৰপিছত মই সেইদিনা সিহঁতৰ ওচৰত কিমান লাজ পাইছোঁ জীৱনত যেন এনেকুৱা দিন আৰু কাৰো নাহক দেই সেইকাৰণে গেছ আধা শেষ হওঁতেই এটা গেছ ভৰাই থ'ব লাগে তেনেকৈ মানে আগতীয়াকৈ যোগাৰ কৰি নথ'লে মানুহৰ আগত এনেদৰেই লাজ পাবলগীয়া হয় সেইকাৰণে এইবাৰৰ পৰা আৰু এনেকুৱা ভুল নকৰোঁ আৰু কেতিয়াও দেই সেইদিনা যদি খুৰী ঘৰ নাথাকিল হয় সিহঁতৰ আগত যেন আৰু মই কিমান লাজ পাব লগা হ'ল হয় তেনেকুৱা ধৰণৰ ৰন্ধন দুৰ্যোগে বহুত মানুহক বিপদত পেলাব লাজৰ সন লাজ পোৱাৰ সন্মুখীন হ'বলগা হয় আৰু

তেনেকুৱা আৰু দিন যাতে কাৰো নাহক দেই সেইদিনা দিনটোৰ কথা মনত পৰিলে মোৰ এতিয়াও জীৱখন কঁপি থাকে